প্ৰযুক্তিয়ে বয়সস্থ আৰু ব্যক্তিগতভাৱে বাধাগ্ৰস্ত সকলক বহু ধৰণে সহায় আগবঢ়াইছে যেনে আমি যদি কওঁ বয়সস্থ লোকসকলে টেকনলজিৰ যি সুবিধা সেই সমূহ ভালদৰে ল'ব পাৰিছে টেক্সট টু স্পীট অনুবাদ যিটোৱে বুজি নোপোৱা বাক্যশাৰী টেক্স কৰি দিলেই তেওঁলোকে নিজৰ মতে বুজি লোৱাত সহায় কৰে আৰু নজনা শব্দবোৰ বুজি পোৱাতো সহায় কৰে আৰু কিছুমান বহুতো ধৰণৰ ভাল টেকনলজি আছে যেনে আমি ক'ব পাৰোঁ বি মাই আইজ এপ যেনে ব্যক্তিগতভাৱে বাধাগ্ৰস্তসকল যিসকলে ভালদৰে দেখি নাপায় তেওঁলোকে এই এপটোৰ জড়িয়তে ৰাস্তাত বা নিজৰ ঘৰখনতে হওঁক খোজ কঢ়াত বা অকণ ওলাই যোৱাত বহুতখিনি সহায় কৰে এই এপটোয়ে সন্মুখত কিবা আছে নেকি কিমানখিনি আগলৈ যাব লাগিব কেনেকৈ যাব লাগিব ধৰক আপোনাৰ চকুটোৰ দৰেই তেনেকৈ আপোনাক বুজাই দিয়াত সহায় কৰে যাৰ বাবে বৰ্তমান প্ৰযুক্তি ইমান আগবাঢ়ি গৈছে যে এজন চকু নোহোৱা মানুহেও খোজকাঢ়ি পেলাই গোটেই দেশ বা ৰাজ্যখন ঘূৰিবলৈ সক্ষম হৈ যায় প্ৰযুক্তি ইমানেই আগবাঢ়িছে যে বুজি নোপোৱা ভাষাটোক নিজৰ মতে অনুবাদ কৰি পেলাই বুজিবলৈ আজিকালি মানুহে পৰা হ'ল যাৰ বাবে মই প্ৰযুক্তিক অশেষ ধন্যবাদ দিছোঁ বয়সস্থ লোকসকলেও তেওঁলোকৰ সময়খিনি যি যিখিনি সময় তেওঁলোকে অতিবাহিত কৰিব খোজে সেই সময়খিনি ভালদৰে এই প্ৰযুক্তিৰ বাবেই ব্যৱহাৰ কৰিব পাৰিছে কাৰণ বয়স বাঢ়ি অহাৰ লগে লগে মানুহৰ জীয়াই থকাৰ ইচ্ছাবোৰ মৰি মৰি যাব ধৰে কিন্তু বৰ্তমান প্ৰযুক্তিয়ে এইসমূহ সুবিধা এনে প্ৰদান কৰিছে যাৰ বাবে সকলোৱে জীয়াই থকাটো ভালদৰে জীয়াই থাকিব বিচাৰে